ঘৰৰ যিসমূহ দৈনিক কাম কাজ কৰিবলগীয়া হয় সেইসমূহ কাম কাজৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে শাৰীৰিক ব্যায়াম হয় বুলি ভাবোঁ বিশেষকৈ ঘৰুৱা যিবোৰ কাম যেনেদৰে ঘৰ সৰা পানী কঢ়িওৱা গৰু ম'হ খেদি উলিওৱাই নিয়া তাৰোপৰি নিজা বাৰীত কোৰ মৰা খৰি ফলা ভাত পানী ৰন্ধা বঢ়া আদি কামবোৰ কৰোঁতে যথেষ্ট দৈহিক সঞ্চালন হয় ইয়াৰোপৰি আমি যিবোৰ কাম কৰোঁ আমি সদায় খোজকাঢ়ো খোজকাঢ়ি পানি বা হাত ভৰি আদি চালনা কৰিহে যিকোনো কাম কৰিবলগা হয় গতিকে বৰ্তমান আমি খেতিপথাৰৰ দিন গতিকে খেতিপথাৰৰ কাম কৰি থাকোঁতেও যথেষ্ট দৈহিক ব্যায়াম হয় ইয়াৰ মাজতে অনান্য কামসমূহ হৈছে যেনেকৈ ইঠাইৰপৰা সিঠাইলৈ ইটো সিটো লৈ যোৱা বস্তু কঢ়িয়াই নিয়া বা ঠেলা ৰিক্সা চলোৱা আদি যিকোনো তেনেকুৱা ধৰণৰ কাম কৰি থাকোঁতে আমাৰ দৈহিক কামবোৰ সম্পূৰ্ণভাৱে এটা ব্যায়ামত পৰিণত হয় তাৰ মাজতে আমাৰ যথেষ্টখিনি দিনটোৰ ভিতৰত আমি ইঠাইৰপৰা সিঠাইলৈ যোৱা বা কিবা কামত জড়িত হৈ থকা এইবিলাক কৰি থাকোঁতেই আমাৰ যথেষ্ট দৈহিক ব্যায়াম হয় ইয়াৰ মাজতো আমি সময় উলিয়াই ৰাতিপুৱা সময়ত কমেও দহ মিনিট সময় আমি দৌৰ মাৰোঁ বা নিজৰ স্বাস্থ্যৰ অলপ কচৰৎ কৰা হয় ৰেষ্টলিং খেলা হয় আৰু স্প্ৰিং আমি খেল কৰোঁ আৰু যথেষ্টখিনি আমি মিনিমাম এঘণ্টা সময় আমি তাৰ ওপৰত ব্যায়াম কৰোঁ পুনৰ নিজৰ কাম বন সকলোবিলাক সামৰি দৈহিক কাম আবেলি পুনৰ আমি আজৰি সময়ত মই ফিল্ডত গৈ লগৰসকলৰ লগত ফুটবল খেলা ভলীবল খেলা আদি দৌৰ মৰা আদি কামবোৰ কৰা হয় আৰু তাৰবাবে শাৰীৰিক ব্যায়ামসমূহ যথেষ্ট পৰিমাণে হয় বুলি ভাবোঁ